মই যোৱা মোটামুটি এক মাহ আগতে য়াম্মাহা এফ টু এইটটি গিটাৰখন কিনিলো বহুত ভাল লাগিছে ইউজ কৰি মেইন কথা হৈছে য়াম্মাহা বডি ডিউৰেৱল সবেই জানে বহুত শক্তিশালী বডি আচলতে বহুত ৰাফ ইউজ কৰা হৈছে গিটাৰখনৰ কোনোবা দিনা হয়তো বেগত নভৰোৱাকৈও থোৱা হৈছে গতিকে তাৰ পিছতো গিটাৰখনৰ আজিলৈকে স্ক্ৰেছ এটাও পৰা নাই বহুত ভাল লাগিছে আৰু চাউণ্ডটো বিৰাট ধুনীয়া গিটাৰখনৰ ৰেজনেঞ্চ বিৰাট ভাল আৰু অভিয়াচলী তাৰে যোনখন ফেড বৰ্ড আছে ফেড ট্ৰাছ ৰড আছে গোটেইখিনিৰ কোৱালিটি বিৰাট ভাল হ'ব বেণ্ড নাইবা একো নাই আৰু তাৰে লগত বেল্ট এডালো আনিছিলো য়াম্মাহাৰে আৰু ব্লেক ট্ৰাম আনিছিলো এলিচৰ গোটেইখিনি ভাল বিৰাট ভাল এলিজৰ ব্লেক ট্ৰাম কেইটা যথেষ্ট যথেষ্ট ফ্লেকচিবল সিমান বেলেগ ব্লেক ট্ৰাম ইমান বেণ্ড কৰিলে মানে ভাঙি যায় আৰু বেল্টডাল খুব কম দামত কিনিছিলো কিন্তু যথেষ্ট ভাল পাইছোঁ যথেষ্ট ভাল কোৱালিটি আমাৰ গতিকে ভাল লাগিছে গিটাৰখনো ইও বেল্টো আৰু ব্লেক ট্ৰামো ভাল লাগিছে ধুনীয়া হৈছে